হয় মই জনাত ব্যায়াম বা শাৰীৰিক পৰিশ্ৰমে কিদৰে স্বাস্থ্য ভালে ৰাখে তাৰ বিষয়ে ইমান বিশেষ নাজানো তথাপিতো পৰিশ্ৰম কৰিলে আমাৰ গাৰ শৰীৰটো বহুত ভালদৰে ৰাখে তেজ চলাচলৰ কাৰণেও ভাল হয় বা বেছি মনৰ কিবা দুখ বেদনা থাকিলেও পৰিশ্ৰম কৰিলে পাহৰি গৈ স্বাস্থ্যটো ভালে ৰাখে পাহৰি যাব পাৰি পৰিশ্ৰম কৰিলে ব্যায়াম কৰিলে আমাৰ হাত ভৰি কঁকালৰ বিষ আঁঠুৰ বিষ সেইবোৰৰ কাৰণেও আমি বহুত ৰক্ষা পাব পাৰোঁ আৰু কিছুমান মানুহৰ এতিয়া ধৰি লওক পেটটো বাঢ়ি যায় ব্যায়াম কৰা বা পৰিশ্ৰম কৰা লগে লগে সেই পেটটো নিজৰ শৰীৰটোৰ লগত খাপ খাই পৰে পেটটো বাঢ়িবলৈ বাঢ়ি যাব নোৱাৰে ব্যায়াম কৰা ফলত পৰিশ্ৰম কৰা কাৰণে স্বাস্থ্য আমাৰ বেমাৰ আজাৰৰ পৰা বহুতখিনি ৰক্ষা পাব পাৰি ব্যায়াম কৰিলে পৰিশ্ৰম কৰিলে দেহটোৰ কাৰণে দেহাটোৰ কাৰণে বহুত মানে স্বাস্থ্যটো মানে বহুত ভালে ৰাখিব পাৰি বেমাৰ আজাৰৰ পৰাও বহুত ৰক্ষা পায় সেইবিলাকেই আৰু